আ কওকচোন বাৰু

হয় হয় কিতাপ মানে আপোনাৰ কেনকুৱা ধৰণৰ সাধু কিতাপ মনে কিবা নাম আছে নাই বাৰু নামটো বুঢ়ী আই সাধুখন চাব লাগিব আছে বোধহয় এতিয়া আপুনি অ' সৰু আছে আছে আছে সৰু ল'ৰা হেৰি আছে আৰু এনে মহৎ লোকৰ কিতাপ বুলি ক'লে অগ্নি আছে অ' হ'ব অ' হ'ব

হোমেন বৰগোহাঁই হোমেন বৰগোহাঁইৰ তেখেতৰ কি কিতাপ লাগিব

অ' নামকিটা চাব চাব লাগিব লেফ্ট হেণ্ড ছাইদৰ সেইখন এই সাধু কিতাপখনহে আছে ৰব সাধু কিতাপ আৰু এনে কিছুমান আছে সেইখন এতিয়া হোমেন বৰগোহাই সেইখন এই সোমাই আছে মানে সোমাই আছে এই কিতাপৰ মাজত কিতাপখিনি হেৰি আছে যে আলমাৰিত সোমাই আছে আপুনি আহিব আহিলে মই চাই দিম এতিয়া আৰু এনে সাধুকথাৰ সাধু এনে উপন্যাস ছুপন্যাস ৰাখো কিছুমান হেৰি থাকে পাব সেইবোৰ পাব লিখা সেইখিনি আছে ন আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে অসীমত যাৰ হেৰাল সীমা সেইখন পাব পাব পাব সেইখন পাব ডিছকাউণ্ট অলপ দিব পাৰিম আৰু আমাৰ ঠিক আছে এনে এখনত হ'ল আপোনাৰ ওৱান ফিফটি আপোনাৰ বুঢ়ী আই সাধুখনত হ'ল আপোনাৰ এইট্টি ফাইভ ট'টেলটো ৰব এক মিনিট এইট্টি ফাইভ প্লাছ এই তিনিশ বিছ টকামান হ'ব অ' ডিছকাউণ্ট মই ফাই ফাইভ পাৰ্চেণ্ট দি দিছো ডিছকাউণ্টত মই ঠিক আছে অ' অ' অ' অ' থেংক ইউ অ'কে অ'কে